অসমত হেল্ল' শুনিছেনে অসমত বিহু কেনেকৈ পতা হয় জনাবনি মাঘৰ বিহু অ হয়

অ অ ঠিক আছে হ'ব তেন্তে অ অ ঠিক আছে জনাব বাৰু থেংকিউ